মই ৰেড ভেলভেট কেক অৰ্ডাৰ দিছিলোঁ অৰ্ডাৰ কৰোঁতে যেনেকৈ মই ভাবিছিলোঁ আহিব বুলি তেনেকৈ আহি নাপালে খুব দুখ বিষয়ক কথাটো পেকেজিঙটো ইমানেই বেয়া কৰিছে যে কেক টুকুৰ দুটা ভাগত ভাগ কৰি আহিছে আৰু কেক ভাগ কৰি অহাৰ পিছত এতিয়া খাই পেলাই কি ভাল লাগিব যদি আহিছেই ভাগিকৈ সেইটো কাৰণে মই তেওঁক কৈছোঁ যে প্লিজ মোক কেকটো ঘূ বেলেগ এটা দিয়ক নতুবা মোক ৰিফাণ্ড কৰি দিয়ক মোক পইচাখিনি ঘূৰাই দিয়ক আপুনি